সাংস্কৃতিক ঐতিহ্য এটা জাতিৰ ভেঁটি স্বৰূপ আৰু সংস্কৃতি সংস্কৃতিবিহীন কোনো জাতিয়ে পৃথিৱীত বেছিদিন টিকি থাকিব নোৱাৰে এই সংস্কৃতি বা সাংস্কৃতিক যি ঐতিহ্য এই বস্তুসমূহ আমি সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন এই বিশেষকৈ আমি বৰ্তমান সময়ৰ আমাৰ নৱপ্ৰজন্মক আমি সাংস্কৃতিক ঐতিহ্যসমূহৰ বিষয়ে বা এইবিলাকৰ সংৰক্ষণৰ বিষয়ে বেছি আগ্ৰহী কৰি তুলিব লাগিব তেওঁলোকৰ ধৰি লওক আমাৰ যিবিলাক মানে সাংস্কৃতিক ঐতিহ্যৰ চিহ্ন আছে ধৰি লওক আমাৰ সংস্কৃতিৰ লগত জড়িত মহাপুৰুষ বীৰ বীৰাঙ্গনা আছে ধৰি লওক আমাৰ সংস্কৃতিৰ অন্তৰ্ভুক্ত বিহু এ বিয়া বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকাচাৰ ৰীতি নীতি এইবিলাকৰ প্ৰতি আগ্ৰহী কৰিব কৰি তুলিব লাগিব আৰু শিক্ষক শিক্ষয়ত্ৰীসকলেও বা অভিভাৱকসকলেও ছাত্ৰ এই মানে ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মক এই তেওঁলোকৰ পাঠ্যক্ৰমত সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে তাৰ আৰু ইয়াৰ সংৰক্ষণ এইবিলাকৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাব লাগিব পাঠ্যক্ৰমটো এনেদৰে হ'ব লাগিব য'ত এজন শিশুৱে এ তেওঁ তেওঁৰ সংস্কৃতিটো কি বা এই বস্তুসমূহ তেওঁ কেনেদৰে সংৰক্ষণ কৰি তেওঁৰ পিছৰ প্ৰজন্মৰ কাৰণে ৰাখিব পাৰিব তাৰ বিষয়ে তেওঁলোকক শিক্ষা দিব লাগিব আৰু সংস্কৃতি অবিহনে যে এটা জাতি কোনো নিজস্বতা নাই সেই কথাটো তেওঁলোকক অৱগত কৰাব লাগিব শিক্ষক শিক্ষয়ত্ৰীসকলে বা তেওঁলোকে কলেজ স্কুল কলেজ মহাবিদ্যালয় আদিৰ পৰা তেওঁলোকক বিভিন্ন আমাৰ সাংস্কৃতিক ঐতিহ্যৰ যিবিলাক কীৰ্তিচিহ্ন আছে অনুষ্ঠান আছে তালৈ বছৰত এবাৰকৈ হ'লেও ক্ষেত্ৰ ভ্ৰমণৰ দৰে নিব লাগিব এইবিলাকৰ লগত পৰিচয় কৰাব লাগিব আৰু তাৰ যদি কিবা বস্তুবোৰ আমাৰ যিবোৰ সাংস্কৃতিক ঐতিহ্য তাৰ যদি কিবা ক্ষয় ক্ষতি হৈছে সেইবিলাক কেনেদৰে আমি পুনৰ মানে তাক মানে মেৰামতি কৰিব পাৰোঁ সেই সম্পৰ্কেও আমি শিক্ষা দিব লাগিব আৰু যদি কিবা আমাৰ দৃষ্টিত পৰে যে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ কিবা ক্ষতি হৈছে সেই সম্পৰ্কে আমি সমাজক সচেতন কৰিব লাগিব আৰু চৰকাৰকো ধৰি লওক আমি চৰকাৰকো আমি আমাৰ সাংস্কৃতিক যি ঐতিহ্য আছে সেই ঐতিহ্যসমূহক মানে সংৰক্ষণৰ বাবে জোৰ দিব লাগিব এনেদৰে সমাজৰ প্ৰতিজন ব্যক্তি ব্যক্তিয়ে আৰু বুদ্ধিজীৱীসকলে ছাত্ৰ ছাত্ৰীসকলে আৰু মানে সমাজৰ অগ্ৰণী অগ্ৰণী স্থানত থকা ব্যক্তিসকলে আমাৰ সাংস্কৃতিক যি ঐতিহ্য আছে সেই ঐতিহ্যসমূহৰ বিষয়ে জানিব লাগিব বুজিব লাগিব আৰু তাৰ বিষয়ে অধ্যয়ন কৰিব লাগিব আৰু তাৰ সংৰক্ষণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'ব লাগিব